হেল্ল' অঁ হেল্ল' হেল্ল' অঁ হেল্ল' শুনিছোঁ শুনিছোঁ মোৰ জ্বৰ হৈছে সেইকাৰণে তোমাক মাতিছোঁ

আজি তিনদিনমান হৈছে তিনদিনমান হৈছে

নাই ক'তো দখুৱা নাই ঔষধ অলপ খাইছোঁ আৰু অঁ যেন তেনে কৰি আহাঁ অলপ দে

ঔষধটো এনেকে জ্বৰৰ পিল খাই আছোঁ ভাল পোৱা নাই ভালকে জ্বৰটো সেইটো কাৰণে মাতিবলগীয়া হৈছে

মোৰ প্ৰথমতেই হৈছিলে কাহ পানী লগা তাৰপিছতে জ্বৰ হৈছে তাৰপা এতিয়া জ্বৰ মাথা বিষ বমি হোৱা নাই লাহেকে উঠিব পাৰিছোঁ আৰু ঠিক আছে অলপ দেৰি হ'লেও তুমি আহিবা অঁ এক ঘণ্টাও লাগিব হয় ঘোৰা মৰা ঘোৰা মৰা ঘোৰা মৰা আহিব নোৱাৰো নহয় মইতো জ্বৰ আছে কেনেকে যাম তুমিয়ে আহিবা আৰু যেনে তেনে